হেল্ল হয় কোনে কৈছে অঁ হয় হয় কওকচোন

আ ভেৰাইটি মানে চব ধৰণৰে আছে আপনাক কেনেহেন লাগে বা মানে পাতৰ মুগাৰ বা বোৱাও আছে সেইটো মাইকী মানুহে ভালকৈ বুজি পায় আচ্ছা আছে আছে এভেইলএবল আছে পাতৰ আপোনাক মানে আচল লাগে নকল লাগে তাৰ পিছত হেৰি আজিকালি আপোনাৰ কি বুলি কয় বেলেগ বেলেগ পাতো আছে টচ মুগাও আছে আপনাক যেনেহেন লাগে যি কালাৰৰ লাগে চাই পেলাই আপনি কৰ্ব পাৰ্ব অঁ অঁ বুজি পাইছোঁ বুজি পাইছোঁ আছে নাই নাই নাই আজিকালি তাৰ মানে ডুপ্লিকেট হলেও যি নহওক ডিজাইন বিৰাট বঢ়িয়া বঢ়িয়া আছে ভাল ভেৰাইটিৰ কাপোৰ আহি গৈছে আপুনি একো টেনশ্যনেই ল'ব নালাগে আৰু হেৰি কৰিব পাৰে আমাৰ মানে অনলাইনতো আছে আপ্নি কাপোৰ মানে তেওঁ ছিলেক্ট কৰি তেনেকেও দিব পাৰে কিন্তু অনলাইন পাই যায় কিন্তু মানে আহি পেলাই চাই গ'লে বেছি ভাল হয় আৰু কাৰণ তেতিয়া আৰু ধৰক কাপোৰৰ কোৱালিটিটো অনলাইনত চাই আৰু আপ্নালোকৰ আপত্তি থাকিব পাৰে আৰু গ্ৰাহকে সেইটো কথা কয়ে গতিকে আপ্নি যদি আহি চাই যায় অঁ ঘুগুৰা পাৰাত হয়ে চ'কটোৰ পৰা অলপমান মানে সোমাই আহিব লাগে মই গুগলত চালে আপুনি পায়ে যাব বৰষা বস্ত্ৰালয় বুলি হেৰি কৰলে আপোনাৰ পাটৰ আপোনাৰ ষ্টাৰ্টিং ধৰক তিনি হেজাৰ মানৰ পৰা পাই যাব আৰু অঁ ধৰক পায় যাব অঁ পাব পাব ধুনীয়া চাৰি হেজাৰত আপুনি ভাল কাপোৰেই পাব আৰু কইনাৰ কথাটো বেলেগ আৰু কইনাৰ বিয়াতহে পিন্ধিব তো চাৰি হেজাৰমানত ভাল কাপোৰ পাইয়ে যায় অঁ ঠিক আছে ঠিক আছে অঁ অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক